হেল্ল' কেব ডাইভাৰ অজিত হয়নে অঁ তোমাক ধন্যবাদ জনাবলাগীয়া আছিল কাৰণ কালি তুমি মোক যিটো পৰিস্থিতিত ঘৰত থৈ গ'লাহি তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ কিয়নো কালি মই এই লগৰ এজনক মাতিছিলোঁ তথাপি তেওঁ আহিব পৰা নাছিল তাতে বতাহ ধুমুহা আহিল সেইসময়তে তোমাক বুক কৰিলোঁ তুমি আহি নিৰ্দিষ্ট সময়ত পোৱাৰ বাবে বহুত ধন্যবাদ আৰু যে মোক ইমান নিৰাপদে ঘৰত থৈ গ'লাহি তাৰবাবে তোমাক বহুত বহুত ধন্যবাদ পাৰিলে আহিবা আমাৰ ঘৰলৈ আৰু তোমাৰ কথা এটা আছিল কাৰণ তোমাক বুক কৰোতে যিকেইটা টকা দিলোঁ সেইকেইটা টকা তেনেই নগন্য আছিল মই তোমাক দিব বিচাৰিছিলোঁ যদিও মোৰ পকেটত ইমান পইচা নাছিল তোমাক মই নিশ্চয় কিবা এটা দিম তুমি পাৰিলে মোক এবাৰ লগ কৰিবা আহিবা আমাৰ ঘৰলৈকে অঁ অঁ আহিবা তুমি